হে'ল্ল' দাদা হেল্ল' সৱেঞ্জীৱে কৈছে হয় দাদা আপুনি এতিয়া কোনখিনিত আছে হয় দাদা আপুনি আহি পোৱাৰ যোনটো মেচেজ পিক আপ মেচেজটো সেইটো মোৰ তাত আহিছে কিন্তু মই আপোনাক এতিয়ালৈকে দেখি পোৱা নাই দাদা

আপুনি এতিয়া কোনখিনিত ৰৈ আছে দাদা অ' আহি আছে হয় কোনখিনি কোনখিনি পালেহি

অ' মিছন চাৰিআলি পাইছেহি হয় হয় মিছন চাৰিআলিৰ পৰা আপোনাৰ আৰু পাঁচ মিনিটমান লাগিব

হয় হয় মিছন চাৰিআলিৰ পৰা চিধা আহক আপুনি হয় আপোনাৰ মেচেজ আহিছে কিন্তু আপোনাক মই এতিয়ালৈকে দেখি পোৱা নাই হয় অ মেচেজটো আগত আহিছে হয় হয় হয় কেতিয়া বা আহি পায় হয় আপুনি এতিয়া কোনখিনি পালে ভৰ্টক পালে হয় ভৰ্টকৰ পৰা আহি থাকক আৰু অলপ আহক ভৰ্টকৰ পৰা

অ ভৰ্তকৰ পৰা চিধা চিধি আহি থাকক ক'তো সোমাব নালাগে হয় মই হেৰি মই আপোনাৰ কমাৰচুবুৰী যোনটো নামঘৰ আছে দাদা সেই নামঘৰটোৰ ফ্ৰণ্টত ৰত্নে ৰত্নেশ্বৰী এখন গ্ৰ'চাৰীচৰ দোকান আছে সেই দোকানখনৰ ফ্ৰণ্টতে মই ৰখি আছোঁ হয় হয় কমাৰচুবুৰী যিটো এটা নামঘৰ আছে সেই নামঘৰটোৰ সন্মুখত ৰত্নেশ্বৰী গ্ৰ'চাৰী এখন দোকান আছে সেই দোকানখনৰ সন্মুখতে মই ৰখি আছোঁ হয় আপুনি আহি পালে হয় আপুনি ঊষা নগৰ পাইছে হয় ঊষা নগৰৰ পৰা আহি আহি অলপ আহক হয় ঠিক আছে হয় হয় মই অমুকতে ৰখি আছোঁ দিয়ক গ্ৰ'চাৰীচৰ দোকানখনতে ৰখি আছোঁ আপুনি আহক হয় ঠিক আছে দিয়ক ঠিক আছে দাদা আহক